হেল্ল' অ টুটুমণি হয়নে অ মই মাইনায়ে কৈছোঁ চিনি পাইছানে অ কি খবৰ অ ভালেই কি কৰি আছা বৰ্তমান অ অ কিমান বছৰ হ'ল

তাৰপিছত ঘৰত কিমান মানুহ আছে ভালেই ভালেই অ অ মই ঘৰতে আছোঁ

কেতিয়াবা সোমাব লাগিব সেইফালে বিহু ঠিকে চলিছে আৰু আহিবা বিহু খাবলৈ আমাৰ ঘৰৰ ফালে

অ অ অ আহিবা ভাল লাগিব বহুত দিন লগ নাই পোৱা নহয় কলেজত পঢ়ি থাকোঁতে লগ পোৱা

খানা খবৰ ঠিকে দেই অ অ

বাকি মানুহবিলাক কি কৰি আছে অ অ

হ'ব